মই জীৱনত আটাইতকৈ বেছি কিহক মূল্য দিওঁ এইটো উত্তৰ আচলতে যদি চাওঁ তেনেহ'লে প্ৰথম কথাটো হ'ল সময় মই সময়ক বেছিকৈ মূল্য দিওঁ কিয়নো আমি জীয়াই থকা জীৱনত প্ৰতিটো সময়ে আমাৰ কাৰণে মূল্যৱান কাৰণ আমি জীয়াই থকা জীৱনত যিমানখিনি কাম কৰো সকলোৰে একো একোটা নিৰ্দিষ্ট সময় আছে এই সময়ৰ লগে লগে আমি বিভিন্ন পৰ্যায়ত আগবাঢ়ি বাঢ়ি গৈ থাকোঁ আমি সৰু কালৰপৰা বৰ্তমান এতিয়ালৈকে প্ৰায় এষষ্ঠি বছৰ নিজৰ জীৱনটোৰ সময়ক বেছিকৈ মূল্য দি আহিছোঁ সৰুৰপৰা এতিয়ালৈকে যিখিনি পালো যিখিনি অভিজ্ঞতা লাভ কৰিলোঁ দেখিলোঁ যে সময়ে আটাইতকৈ মূল্যৱান আমি যাক কেতিয়াও ৰখাই থ'ব নোৱাৰোঁ পঢ়াৰ সময়ত যদি পঢ়োঁ কাম কৰাৰ সময়ত যদি কাম কৰোঁ ব্যৱসায় কৰাৰ সময়ত যদি ব্যৱসায় কৰোঁ সেই সময়খিনিক যদি আমি মূল্য দিওঁ তেন্তে হ'লে নিশ্চয় আমি জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰিম মানুহৰ বাবে এক এক বিন্দু অৰ্থাৎ এক এক ছেকণ্ড পল অনুপল আমাৰ কাৰণে ডাঙৰ মূল্যৱান কিয়নো আমি সময়ত মূল্য নিদিয়াৰ বাবে জীৱনটোত বহুত কিবাকিবি হৈ যাব পাৰে কেতিয়াবা হয়তো সময়ক যদি আমি মূল্য দিওঁ তেন্তে হ'লে আমি লাভ বা সফলতাৰ শীৰ্ষত উপনীত হ'ম যদি আমি সময়ক মূল্য নিদিওঁ তেনেহ'লে আমাৰ আশা সপোন লক্ষ্য সকলোখিনি নষ্ট হৈ যাব কিয়নো প্ৰত্যেক মানুহৰে সপোন থাকে এই সপোনখিনিক সাকাৰ ৰূপ দিবৰ কাৰণে আমি সময়ৰ লগে লগে নিজৰ কামখিনি কৰি যাব লাগিব প্ৰথম কথা মানুহ কৰ্তব্যপৰায়ণ হ'ব লাগিব সময়ক মিতব্যয়ী হ'ব লাগিব এই ধৰণেৰে আমি আগবাঢ়িলে আমি সময়ক যদি প্ৰতিটো সময়ে দাবী কৰা অনুযায়ী আমি কামখিনি কৰি যাওঁ তেন্তে হ'লে প্ৰত্যেক মানুহেই সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীয়ে যদি পঢ়াৰ সময়ত পঢ়াক সময় নিদি বেলেগ কামত অন্যমনস্ক হৈ থাকে বেলেগ কাম কৰে তেন্তে হ'লে তেওঁৰ ওপৰত সফলতা লাভ নহয় জীৱনটো অন্ধকাৰ হ'ব বা তেওঁলোকে যিটো লক্ষ্য বান্ধি লৈছে সেই লক্ষ্যত উপনীত হ'ব নোৱাৰে ঠিক সেইদৰে এজন মাছমৰীয়াই যদি মাছ মাৰিবলৈ গৈ মাছ মৰাৰ সময়ত আন্ধাৰত মাছ বেছিকৈ মৰে সেই সময়তে যদি তেখেতসকলে মাছ নামাৰে তেন্তে হ'লে তেখেতসকলে মাছ নাপাব আৰু পাছদিনা শুদা মুখেৰে ঘৰলৈ আহিব লাগিব হয়তো আধাপেটীয়াকৈ থাকিব লাগিব লঘোণেও থাকিবলগীয়া হ'ব পাৰে সেয়েহে সেই আন্ধাৰৰ সুযোগতে সেই সময়ৰ সৎ ব্যৱহাৰ কৰিলে তেখেতসকলে উন্নতি লাভ কৰিব নিজৰ পাৰিশ্ৰমিক পাব কাৰণ মাছ পোৱা মানেই পাৰিশ্ৰমিক পোৱা মাছ নোপোৱা মানেই তেওঁলোকে এটকাও আয় কৰিব নোৱাৰিব অৰ্থাৎ জাল তিতিলেহে গাল তিতিব বুলি অসমীয়াত কথা এষাৰ আছে সেয়েহে সময়ৰ সৎ ব্যৱহাৰ কৰি আন্ধাৰৰ সময়ত যদি তেখেতসকলে জাল মাৰে তেন্তেহ'লে মাছ পাব একেদৰে এজন শিক্ষকে যদি তেওঁৰ নিৰ্দিষ্ট সময়ত শ্ৰেণী কোঠাত উপস্থিত নহয় তেওঁ যদি সেই সময়ত গৈ ক'ৰবাত গান নাচত মত্ত হৈ থাকে তেন্তে হ'লে তেওঁ এজন বেয়া শিক্ষক বুলি সকলোৰে ওচৰত স্বীকৃতি লাভ কৰিব আৰু তেতিয়া তেওঁক কোনেও ভাল বুলি নক'ব সেয়েহে তেওঁ যদি সেই সময় সৎ ব্যৱহাৰ কৰি নিৰ্দিষ্ট কৰ্মৰ সময়সূচী মানি চলে সেই সময়ত তেওঁ নিজৰ শ্ৰেণীসমূহ ভালদৰে কৰে তেনেহ'লে তেওঁ এজন সফল শিক্ষক হ'ব আৰু সেইদৰে চিনেমা চোৱাৰ সময়ত চিনেমা চাব ঘৰত সময় দিয়াৰ সময়ত ঘৰত সময় দিব পঢ়াৰ সময়ত পঢ়িব সমাজৰ কাম কৰাৰ সময়ত সমাজৰ কাম কৰিব এনেকৈ নিজক নিজেই সময় দি যদি থাকে তেনেহ'লে শিক্ষকসকলেও সফলতা লাভ কৰিব ইয়াৰ মূল কাৰণটো হ'ল সময় প্ৰতিটো সময় আমি কিদৰে উপভোগ কৰিম আমি সময়ক কেনেদৰে ব্যৱহাৰ কৰিম তাৰ প্ৰতি নিজেই সজাগ হ'ব লাগিব প্ৰত্যেক ব্যক্তিয়েই নিজেই এখন ৰুটিন প্ৰস্তুত কৰি ল'ব লাগে আমি আজি কি কি কাম কৰিম সেই কথাখিনি আমি আগদিনাই জুকিয়াই থ'ব লাগে এই সময়ৰপৰা এই সময়ত আমি আমুকটো কাম কৰিম সেইটো সময়ৰপৰা এইটো সময়লৈ আমি তামুকটো কাম কৰিম আৰু সেই সময়মতে আমি নিজৰ কামখিনি কৰো তেনেহ'লে ক'তো আমি উজুটি খাবলগীয়া নহয় সময়ৰ কাম সময়ত কৰি গ'লে আমি সফল হ'ব পাৰিম সেয়েহে মইয়ে ভাবো সময়কেই জীৱনৰ আটাইতকৈ বেছি মূল্য দিব লাগে মই ভাবো জীৱনটো যিহেতু আমাৰ বহুত সময় পাওঁ তাৰে সৰহ ভাগ সময় জীৱনৰ আধা সময় আমি শোওতে যায় গতিকে যি আধা সময় পাওঁ সেই আধা সময় আমি সৎ ব্য়ৱহাৰ কৰি সৎ কাম কৰি নিজৰ লগতে পৰিয়ালটো সমাজ দেশখন সকলোৰে মংগলৰ বাবে কাম কৰিব লাগে সৎ ব্যৱহাৰ কৰিব লাগে সেয়েহে মই ভাবো জীৱনত আটাইতকৈ বেছি সময়কেই মূল্য দিয়া উচিত